আমাৰ ইয়াত বহুতো পুৰণি ঐতিহাসিক বস্তু চাব লগা আছে সেইবিলাক মানুহ চাবলৈ আহে যেনে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এইফালে চৰাইদেউ শিৱদৌল এইবিলাক কোনে সাজিছিল জানিব বিচাৰে তাত কোনে সাজিছিল এইবিলাক জানিব বিচাৰে আৰু ফটো মাৰি লৈ যায় বহুতো লাইব্ৰেৰীত কিতাপ পোৱা যায় সেইবিলাক পঢ়ে কিছুমান ফটো মাৰি সেইবিলাকো লৈ যায় কাৰেংঘৰটো কোনে বনাইছিলে এইবিলাক জানিব বিচাৰে জানিলে ভাল লাগে জানিবলৈয়ো মন যায় চৰাইদেউত মৈদাম কেইটা আছে সেইবিলাকো মানুহে জানিব বিচাৰে তাত আৰু বহুতো পূৰণা ঐতিহাসিক বস্তু আছে সেইবিলাক চব বস্তুৰ নাম জানিব পাৰিলে ভাল লাগে কোনটো কি মৈদামবিলাকৰ নামো আছে চাগে সেইবিলাকো জানিব পালে মানে পাৰিলে ভাল লাগে তলাতল ঘৰ তাত এইটো জানিব পাৰিলে ভাল লাগে জানিবলৈ বহুত দূৰৰপৰা মানুহো আহে আৰু ওচৰতে আমাৰ ইয়াত পিয়লি ফুকন দৌল আছে সেই দ'লটো কোনে সাজিছিল সেয়াবোৰ জানিব বিচাৰে তাত মানুহ আহে ফটো উঠাই লৈ যায় কাৰেংঘৰো ফটো উঠাই লৈ যায় তলাতল ঘৰ ৰংঘৰ তাতো বহুত পুৰণি ঐতিহাসিক বস্তু তাত আছে সেইবিলাক মানুহ চাব আহে আৰু প্ৰত্যেকটো নাম জানিবলৈ মন যায় চাবলৈ অহা মানুহবিলাকক কোনটো কি এইটো বস্তু কি এইটো এইবিলাক কি চাবলৈ আহে জানিব পাৰিলে জানিও ভাল লাগে জানি কাৰোবাক ক'বওপৰা যায় নিজেও জানি ভাল লাগে শুনিও ভাল লাগে দেখিও ভাল লাগে ফটো চবেই উঠাই লৈ মেলি যায় চৰাইদেউটো বহুত ঐতিহাসিক বস্তু আছে তাতো কিছুমানে কয় তাত ভিতৰি ৰাস্তা আছে সেইটো আগত আছিলে আগৰ দিনত তলে তলে ৰাস্তাটোত তলেও মানুহ যাব পাৰে বুলি কয় এতিয়া এতিয়া এইবোৰ বন্ধ আগত আছিলে ক'ৰপৰা ক'ত ওলাব পাৰে সেইবোৰ জানিব মন যায় জানিব মানুহ আহে সেইবোৰ মানুহ আগত মানুহবিলাকে এইবিলাক চব জানে এইবিলাক কয় ইফালে তলাতল ঘৰেও যাব পাৰে তলে আগত এতিয়া এইবিলাক বন্ধ কৰি ৰখা হৈছে ৰংঘৰো যাব পাৰে চবতে এটা এটা আগত আছিলে তেনেকুৱা ধুনীয়াকৈ এইবোৰ এতিয়া মানুহ দুৰণিৰপৰা আহে আগতকৈ অলপ তাত কালাৰ চালাৰ কৰি দিছে ধুনীয়াকৈ দেখিবলৈয়ো ভাল লাগে সেইকাৰণে অলপ ফুল ফুলনি কিবাকিবি আৰু মানে অলপ উন্নতি আগতকৈ কৰি দিছে দেখিব ভাল লাগে এতিয়া